চৰাই চোৱাটো মোৰ এটা নিচা এইটো নিচা নিচা বুলি নকওঁ নিচা বা পেছা যি ক'ব বিচাৰে মই চৰাই চাবলৈ প্ৰথমতে শিকিছিলোঁ বি বৰুৱা মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেতিয়া আমাৰ এটা চৰাই চোৱাৰ কৰ্মশালা হৈছিল তেতিয়া চৰাই চাবলৈ শিকিছিলোঁ আৰু মানুহে ভাবিব পাৰে যে চৰাই চৰাই চোৱাটো এটা মানে আজৰি সময়ৰ কাম হ'ব পাৰে নেকি নিশ্চয় পাৰে কাৰণ আমি এনেকুৱা এখন পৃথিৱীত বসবাস আমি যিখন পৃথিৱীত বসবাস কৰি আছোঁ আমি যদি তাৰ পৰিৱেশত কি কি আছে সেইখিনিয়ে ভালকৈ নাজানো তেতিয়াহ'লে মানুহ হিচাপে আমি কি কৰিম গতিকে চৰাই চোৱাটো খুবেই জৰুৰী যদি আপোনাৰ ইচ্ছা যায় আপুনিও চাব পাৰে মানে চৰাই মই চৰাই চাওঁতে চাওঁতে বহুতখিনিয়ে মানে জনা হৈছিলোঁ যে সব দেখাত মানে গধূলি সময়ত চালে লাগিব পাৰে সব চৰায়ে ক'লা দেখাত নাই কিন্তু সেইটো নহয় সব চৰাইৰে মানে সিহঁতৰ নিজা বৈশিষ্ট্য আছে হয় সেইটো সেইটো ৰং হওক বা উৰা ধৰণ হওক সিহঁতৰ বেলেগ স্বভাৱ হওক ধৰক পানী খোৱাৰ ধৰণটোৱে হওক বা উৰাৰ ধৰণটোৱেই হওক সব বেলেগ বেলেগ সব চৰাইৰে সব বেলেগ মই চৰাই চোৱাৰ সময়ত দেখা আটাইতকৈ অস্বাভাৱিক বা বিৰল চৰাইটো বুলি ক'বলৈ গ'লে মই এনেকুৱাতো বহুত চৰাই আছে কিন্তু মই নাম ললে ক'ব লাগিব ফেচু চৰাইৰ কথা ফেচু চৰাই আমি হয়তো বহুতেই দেখিছোঁ কিন্তু ইমান মানে মন কৰা নাযায় যে এইটো ফেচুৱেই হ'ব পাৰে কাৰণ প্ৰথম দৃষ্টিত চাবলৈ গ'লে তাক আমি কাউৰীৰ দৰেই দেখিম কাউৰী ধৰক সৰু কাউৰী চৰাইৰ কাউৰী পোৱালি এটা যেন দেখিম ফেচু চৰাইটো কিন্তু ফেচুটো আপোনালোকে চালে মন কৰিব যে কাউৰীৰ যেনেকৈ নেজডাল চিধা তলৰ ফালে চিধা ফেচুৰ তেনেকুৱা নহয় ফেচুৰ নেজডাল আমি তাক ইংলিছত ফৰ্কট টেইল বুলি কওঁ যিটো মানে কেঁচিৰ দৰে গতিকে ফেচু চৰাইৰ নেজডাল কেঁচিৰ দৰে হয় আৰু সিহঁতৰ উৰাৰ ধৰণটো উৰাৰ ধৰণটো বহুতেই পৃথক আন চৰাইতকৈ কাৰণ সিহঁতৰ উৰাৰ ধৰণটো আন চৰাইতকৈ কি ক্ষেত্ৰত পৃথক কাৰণ বেলেগ চৰাই চালে আপোনালোকে দেখিব একেবাৰে এবাৰেই মাটিৰ পৰা উৰি গৈছে আৰু ওপৰতেই উৰি আছে কিন্তু ফেচু চৰাই তেনেকুৱা নহয় সি জঁপিয়াই জঁপিয়াই তেনেকৈ উৰিব পাৰে জঁপিয়াই মানে এনেকুৱা লাগে যেন চৰাইটো জঁপিয়াই আছে উৰি থকা নাই এটা জেগাতে ই উৰি থাকিব পাৰে আৰু ফেচুৰ আৰু এটা বৈশিষ্ট্য আছে ই বেলেগ চৰাইৰ লগত বেলেগ চৰাইৰ মাতটো অনুসৰণ কৰি আমি যিটো মিমিক্ৰি বুলি কওঁ সেইটো কৰিব পাৰে গতিকে ফেচুৰ সেইটো এটা বৈশিষ্ট্য গতিকে মই চৰাই চোৱাৰ সময়ত দেখা আটাইতকৈ অস্বাভাৱিক আৰু বিৰল চৰাইটো হ'ল ফেচু